যাম দে দহটা মান বজাত যাম অঁ আৰু সেই অঁ আমি

অঁ অঁ পইচা অলপ বেছিকে ল'বি পাঁচশ ছয়শ মান ল'বি অলপ কিবা বস্তু চস্তু আনিম দেই গাডীৰ ভাড়াটো এক্সট্ৰাকে ল'বি অঁ আমি আৰু ক'ত কজিয়া কৰিম আমি তিৰি মানুহ কাজিযা অঁ সেই তাহঁতৰ আৰু গোটেইকেইটাকে ফোন কৰা কৰি কৰ হ'লি দছটা বাজিবই দেখোন ভাত চাত ৰান্ধা যাওঁ আৰু মই অঁ মই খবৰটো ক'বি